অঁ হেল্ল' অঁ এই কবিতা গগৈ বাইদেউ হয়নে অঁ সেই আপোনাক মই দৰকাৰ এটাতে ফোন কৰিছিলোঁ আপোনাক মই আপোনাৰ নাম্বাৰটো মোৰ লগৰ এজনীয়ে দিছিলে আপুনি বোলে কাপোৰ বয় অঁ অঁ এই আপুনি কাপোৰবোৰ যে বয় যে মুগা কাপোৰ বয় নেকি মুগা সূতাটো ঘৰতে উৎপাদন কৰি লয়নে নে কিনি আনি পিনি আপুনি বয় অঁ অঁ আৰু কি এৰি সূতাৰ কাপোৰ বয় নেকি অঁ অঁ নুনি সূতাৰ কাপোৰ বয় অঁ ঘৰত কাটি লয়নে সূতাটো নে কিনি আনি লয় অঁ অঁ পকোৱা সূতাৰ গামোচাও বয় চাগৈ অঁ অঁ মই এইখিনিকে জানিবলৈ হেৰি আপোনাক ফোন কৰিছিলোঁ অঁ হ'ব ন'হলে